অঁ কেতিয়ালৈ লাগিছিলে বাৰু অঁ কেতিয়ালৈ বাৰু অঁ অঁ হ'ব বাৰু অঁ কোন কোন যাব কেইজন যাব অঁ অঁ ভাড়া আপোনাৰ ইয়াৰপৰা গোলাঘাট ন থৈ আহিব লাগিব নে তাত ৰখি থাকিব লাগিব বাৰু অঁ অঁ অঁ অঁ আপোনাক থৈ অহা আৰু ৰখি দিয়া আৰু ভাড়া বেলেগ বেলেগ থাকে যদি আমি গাড়ী পেচেঞ্জাৰক তাতে থৈ গুচি আহোঁ তেতিয়া দুহেজাৰ টকা আৰু যদি অলপ দেৰি ৰখিবও লাগে তেতিয়াহ'লে আপোনাৰ পঁচিছশ টকা হৈ যায়

অঁ হ'ব হ'ব এইবিলাক মই মেনেজ কৰি দিম বাৰু অঁ হ'ব অঁ অঁ অঁ অঁ অঁ এ চি ব্যৱস্থা আছে বাৰু আপুনি চিন্তা কৰিব নালাগে খালি এতিয়া আপোনাৰ কেইজন মানুহ যাব বুলি ক'লে অঁ অঁ অঁ অঁ চাৰিটা বজাত ন অঁ অঁ আবেলি অঁ আবেলি চাৰে চাৰিটা বজাত বগীবিল গোলাঘাটলৈকে অঁ অঁ ঠিকে আছে বাৰু অঁ অঁ ঠিকে আছে বাৰু হেৰি কিবা এডভান্স চেডভান্সৰ ব্যৱস্থা হ'ব নেকি অঁ অঁ ঠিক আছে বাৰু দিয়ক অঁ কওকচোন কি ক'লে অঁ অঁ অঁ অঁ অঁ অঁ অঁ ঠিক আছে বাৰু দিয়ক অঁ ঠিক আছে মই কাইলৈ চাৰে চাৰিটা বজাত আপোনালোকৰ ঘৰৰ ওচৰত পাই যামগৈ বাৰু অঁ ধন্যবাদ